জ্যোতিৰ্বিজ্ঞানক অভিৰুচি হিচাপে ল'বলৈ মোক প্ৰথমতে মোৰ নিজৰ মায়ে অনুপ্ৰাণিত কৰিছিল মই অষ্টমমান শ্ৰেণীত পঢ়ি থাকোঁতে মায়ে এখন মোক মেগাজিন আনি দিছিল সেই মেগাজিনখনত জ্যোতিৰ বিজ্ঞানৰ কিছুমান বিষয়ৰ ওপৰত বিস্তৃতভাৱে বৰ্ণনা কৰা আছিল সেই বিষয়বিলাক পঢ়ি মই বহুত অনুপ্ৰাণিত হৈছিলোঁ আৰু জ্যোতিৰ্বিজ্ঞানক বিষয়ে জানিবলৈ মোৰ আৰু আগ্ৰহ বাঢ়ি গৈছিল এনেদৰে মই জ্যোতিৰ্বিজ্ঞান পঢ়া আৰম্ভ কৰিলোঁ আৰু জ্যোতিৰ্বিজ্ঞানৰ ওপৰত বহুতো জ্ঞান লাভ কৰিবলৈ সক্ষম হ'লো যদিও এতিয়াও শিকিবলৈ বহুত বাকী আছে তথাপিও যিমানদূৰ পাৰোঁ জ্যোতিৰ্বিজ্ঞানৰ চৰ্চা চলাই যাব চেষ্টা কৰিম